মোৰ প্ৰিয় ভ্ৰমণস্থলী হ'ল অৰুণাচল প্ৰদেশ অৰুণাচলৰ সেউজীয়া পাহাৰৰ মাজে মাজে যোৱা আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি এক বুজাব নোৱাৰা অনুভৱ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ গৰমকালে ইয়াৰ অনুভৱ সুকীয়া পাহাৰৰ সেউজীয়া গছ গছনিৰ পৰা যি সুন্দৰ বতাহ বৈ আহে সেই বতাহে দেহা শাঁত পেলাই থৈ যায় পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানীত গা ধুই এক আমেজ অনুভৱ কৰোঁ অৱশ্যে এনেবোৰ ঠাই ঠাণ্ডা দিনতহে মানুহৰ ভিৰ দেখিবলৈ পোৱা যায় কাৰণ এই সময়ছোৱাত মানুহে বনভোজ খাবলৈ আহে আৰু লগতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰে পৰ্যটকৰ বাবে চৰকাৰে সকলো ধৰণৰ থকা খোৱা লোৱাৰ ব্যৱস্থা কৰি দিছে পাহাৰীয়া লোকসকলৰ লগত আমাৰ ভৈয়ামৰ লোক সকলৰ এটা সু সম্পৰ্ক আছে তেওঁলোকে পাহাৰৰ পৰা নানান ধৰণৰ শাক পাচলি ভৈয়ামত বিক্রী কৰেহি যিবোৰ শাক পাচলিত নেকি অলপো ভেজাল নায় মই বছৰত যিকোনো মাহত এবাৰ হ'লেও পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁ অৰুণাচল যাওঁতে আমি পাৰ হৈ যোৱা সোণাৰীৰ ওচৰত থকা চৰাইদেউত এভুমুকি মাৰি যাওঁ কাৰণ এই ঠাই এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই য'ত নেকি মানুহৰ প্ৰত্যেক দিনাই সমাগম দেখিবলৈ

চৰাইদেওত থকা মৈদামসমূহ অতি উল্লেখনীয় অতীত আহোম ৰজা মহাৰজাসকলে সেই মৈদামসমূহ বনাইছিল আহোমসকলে কোনো ৰজা বা আন মানুহ ঢুকালে জুইত পোৰাৰ পৰিৱৰ্তে মৈদাম দিছিল আজিও অৱশ্যে সেই প্ৰথা আহোম সকলৰ মাজত অব্যাহত

বৰ্তমান সময়ত চৰাইদেওত থকা সকলোবোৰ কৃতিচিহ্ন চৰকাৰে বৰ আটক ধুনীয়াকৈ সজাই পৰাই থৈছে সেয়ে বাহিৰৰ পৰা অহা পৰ্যটকসকলেও ইয়াৰ মৰ্যদা শলাগিবলৈ কুণ্ঠাবোধ নকৰে চৰাইদেউ আহোমসকলৰ

মূল ৰজাজন আছিল চুকাফা তেঁৱে এই মৈদামসমূহৰ ব্যৱস্থা কৰিছিল শিৱসাগৰত থকা ৰংঘৰ কাৰেংঘৰ আদিও পৰ্যটকৰ বাবে এক আকৰ্ষণীয় কেন্দ্র বিন্দু পাহাৰীয়া লোকসকলে প্ৰায় ঝুম খেতি কৰা দেখা যায় সিহঁতৰ স্বাস্থ্য পাতিও বৰ চকুত লগা মই জানুৱাৰী মাহত আকৌ এবাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাম বুলি ভাবিছোঁ